দাদা বহুত ধন্যবাদ থাকিল এই ৰাতি এঘাৰটা বাজিছে আপুনি একদম জালুকবাৰীৰ পা আমাক বাহজানিক লেগি থবা আইহ্ছি মানে নাপায়ে বহুত উবেৰ ড্ৰাইভাৰে কেনচেল কৰি দেই আপনি যে আহিল ইমানখিনি থ'বা আৰু যিখিনি টকা গেছি আপনি বেছি লৱা নাই সেইটোৰ কাৰণে ভাল লাগিল আপনাৰ মানে বহুত ড্ৰাইভাৰবিলাকে মানে বহুত টকা লৈ থাকে আৰু আপনাৰ ব্যৱহাৰখিনি বহুত ভাল লাগিল মানে আপনি যে এই গাড়ীখানত গান বজেই বজেই আহি আছিল সিটো ভাল লাগিল মানে আজিকালি গাড়ীৰ ৰাস্তা চাস্তা যিমান ঠেকা বেকা মানে তাৰে মাজতো মানে বহুত মানে কমফৰ্টকৈ আপুনি লৈ আহিছে আৰু মানে বহুত বিপদ আপদ হৈ থাকে নে এই ৰাতি নলবাৰীক লেগি বহুত দূৰ তো তাৰ মাজতো এনকৈ ইমান ভালকৈ আনাৰ কাৰণে থেং কিউ আৰু আপনালোকে আপনি এই চাৰ্ভিছটো এনেকৈ দি থাকবোঁ বুলি ভাল লাগিল কামনা কৰলোঁ